বাগিচাখনত নানান ধৰণৰ ফুল বা ফল হয় ফুলসমূহ কেতিয়াবা কিবা ধৰ্মীয় প্ৰসংগত পূজা পাৰ্বণৰ কাৰণে ছিঙা হয় নতুবা কেৱল সৌন্দৰ্য্য চৰ্চা বা সৌন্দৰ্য্য বৰ্ধনৰ কাৰণে ফুলবোৰ ৰখা হয় আৰু ফলসমূহ ঘৰত খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়